হয় হয় হয় হয় কওকচোন হয় হয় কওক

হয় আছে অঁ

মই বাহিৰতে আছোঁ সোনকালে হ'লে মই এনে হোটেলত কোনো নাই নেকি বাৰু বেলেগ অঁ আপুনি হয় হয় আপুনি কানেকশ্যনটো ল'ব জনা নাই চাগে

হয় হয় হয়

মই যিমান মই ফোন কৰি চাইছোঁ বাৰু ষ্টাফক হয় হয় মই সোনকালে হ'লে যামেই বাৰু তাতকৈ যদি ষ্টাফ আছে তেতিয়াহ'লে মই ফোন কৰি দিছোঁ আপোনাৰ

হয় হয় হয় ঠিক আছে হ'ব দিয়া